মেলেৰিয়াৰ জ্বৰ হ'লে চাফ চাফাই কৰিব লাগিব ঘৰখনৰ ধূপ ধূনা দিব লাগিব মহ খেদাব লাগিব তাৰপিছতে যিটো মানুহ বেমাৰ হৈছে তাক গৰম পানী দিব লাগিব তাৰপিছতে পেৰাচিটামল দিব লাগিব তাৰপিছতে ঘৰ আগা পিছা গোটেইখিনি চাফ চিকুণ কৰিব লাগিব টেমা চেমাত পানী থ'ব নালাগে মেলেৰিয়া বেমাৰ হ'লে আহি মহ কণী পাৰে তাৰপিছত সেই যিটো মানুহ বেমাৰ হৈছে তাত গা চা ধুৱাই পেলাই ভালকৈ খোৱা লোৱা ঠিক কৰিব লাগিব তাৰপিছত ল'ৰাটো ভালকৈ থ'ব ভিতৰত থ'ব লাগিব